বিয়াৰ দৰে ডাঙৰ অনুষ্ঠানৰ সময়ত বেছি পৰিমাণৰ পানীৰ ব্যৱ ব্যৱস্থা কৰিবলৈ পৰ্যাপ্ত পৰিমাণে পানী আগতেই ডাঙৰ ডাঙৰ ড্ৰামসমূহত ভৰাই পেলাই ৰখা যায় তাৰোপৰি টিউবেলৰ ব্যৱহাৰ কৰা যায় টিউবেলবোৰ বেছিকৈ বন্ধা যায় ৰখা যায় পানীৰ পাইপসমূহ চাফাকৈ ৰাখি সেই পাইপসমূহ লগোৱা যায় যাতে পানীৰ ব্যৱহাৰ সহজ হয় উপলব্ধ সহজতে উপলব্ধ পানীৰ ব্যৱহাৰ হয় তাৰোপৰি খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ ডাঙৰ ডাঙৰ ফিল্টাৰবোৰ ব্যৱহাৰ কৰা যায় যাতে মানুহে খোৱা পানীত কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় এখন বিয়া ঘৰত পানীৰ গৰমে হওক ঠাণ্ডাই হওক পানীৰ বহুত বহু বেছি পৰিমাণে পানীৰ প্ৰয়োজন হয় যিহেতু পানীয়েই প্ৰাণীৰ পান প্ৰাণ সেইকাৰণে বেছি সময় বে পানীৰ ব্যৱস্থা কৰিবলৈ সেইবোৰ কৰা যায়